হয় আপুনি ধ্ৰুৱুজ্যোতি কলিতা হয় নে অঁ মই আপোনাৰ নম্বৰটো মোৰ লগৰ এজনৰ পৰা পালোঁ মই আচলতে থাকো তেজপুৰত ত' মই ভাবিছোঁ মই ওদালগুৰি ফুৰিব যাম বুলি ত' আপুনি ক'ব পাৰিব নেকি ওদালগুৰিত ভাল ফুৰিবলগীয়া জেগা কি কি আছে

হয় আচ্ছা ভূটান যাবৰ কাৰণে তাতে প্ৰ'চেছটো কেনেকুৱা মানে ডকুমেণ্ট পাতি কিবা জমা দিব লাগে নে কেনেকুৱা কি প্ৰ'চেছ মানে কেনেকৈ যাব পাৰি ভূটান

হয় মানে মানে ধৰি লওক হয় মানে গাড়ীখন লৈ মই দুই কিলোমিটাৰ ভিতৰলৈকে যাব পাৰিম আচ্ছা হয় হয় হয় আৰু তাৰ পৰা হয় আৰু তাৰ পৰা অৰুণাচলৰ এন্ট্ৰিটো কেনেকুৱা হয় মানে

আচ্ছা হয় পাচটো মানে মই মই তাতেই বনাব পাৰিম ন

আচ্ছা

হয় হয় হয়

সেইখিনি জেগাটো বাৰু পাহাৰ হয় সেইখিনি জেগাটো বাৰু পাহাৰ হয়

মই গ'লে আপোনাক লগ পাম হয় ধন্যবাদ